আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হ'ল ঈদ ঈদত আমি আমাৰ পৰিয়ালৰ আমাৰ গোষ্ঠীৰ মানুহ য'তে নাথাকক কিয় সকলোৱে উভতি ঘৰলৈ আহে মানুহ এজন যদি ৰাজ্যৰ বাহিৰত দেশৰ বাহিৰত য'তেই নাথাকক কিয় মানুহ ঘৰলৈ উভতি আহে ঘৰলৈ উভতি আহোঁতে পৰিয়ালৰ মানুহৰ কাৰণে বহুতো বস্তু যিটো আমি ঈদি বুলি কওঁ ডাঙৰে সৰুৰ বাবে মাক দেউতাকে সন্তানৰ বাবে বহুতো নতুন নতুন বস্তু আনে কাপোৰ কানি আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক উপহাৰ হিচাপে দিয়ে আমাৰ ঈদ দুই প্ৰকাৰৰ হয় এটা ঈদত আমি ৰোজা ৰাখোঁ ৰোজাটো হ'ল বিশেষকৈ মানে ৰাতিপুৱা সূৰ্য উঠাৰ আগতে আমি কিবা খাই কিনে গোটেই দিনটো একো নোখোৱাকে থাকোঁ আৰু সন্ধিয়া সূৰ্য ডুবাৰ লগে লগে আমাৰ এটা টাইম থাকে সেইটো সময়ত আমি কিবা খাওঁ এনেকৈ আমি একমাহ ৰোজা ৰাখোঁ তাৰপিছত আমি ঈদটো পালন কৰোঁ সেইটো ঈদ বহুতো গুৰুত্বপূৰ্ণ হয় কাৰণ মানুহ এজন গোটেই মাহ ৰোজা ৰাখি কষ্ট কৰি সেইটোত বহুত ভালকৈ উপলভ উপলভ কৰিব বিচাৰে আৰু এইটো হয়ো ঘৰৰ গোটেইকেইটা মানুহ যেতিয়া একেলগে কোনো এটা কাম কৰোঁ আমি তেতিয়া এনেই মনতো ভাল লাগি যায় আৰু তাৰোপৰি ঈদত আমি মিঠাই আৰু এনেকুৱা ধৰণৰ বস্তু যেনে চেউ পায়স মাংস পোলাও বিৰিয়ানী এইবিলাক বস্তু বহুত বেছিকৈ বনোৱা হয় যাতে আমিয়ে নহয় আমাৰ যিবিলাক আৰু ৰিলেটিভচ আছে আমাৰ ঘৰৰ ওচৰৰ মানুহ চবকে চবক লগত লৈ আমি একেলগে বস্তুটো উদযাপন কৰিব পাৰোঁ তাৰ উপৰিও

আমি সকলোৱে একেলগে বহি ল'ৰাবিলাকে মাত্ৰ মছজিদত নামাজ পঢ়োঁ ৰাতিপুৱা সেই নামাজটো পঢ়ি কিনে ঘৰলৈ উভতি আহোঁতে ঘৰত থকা আমাৰ মা বাইদেউ আৰু যিবিলাক মানুহে নামাজ পঢ়িব নোৱাৰে মছজিদত সেইবিলাকৰ বাবে মিঠাই বেছি বিশেষকৈ জেলেবি এটা নামৰ মিঠাই আছে জেলেবি সেইটোৱে বেছিকৈ অনা হয় তাৰ উপৰিও ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাকে ঈদত যায় কিনে গাড়ী এইবিলাক কিনি থাকে তাৰপিছত আৰু এটা ঈদ হ'ল কুৰবানি ঈদ য'ত মানুহে নিজৰ মৰমৰ জন্তু জন্তু এটা কুৰবানি দিয়ে আৰু সেই কুৰবানি মাংসটো তিনি ভাগৰ এক এভাগ ঘৰত ৰাখে আৰু দুভাগটো মানুহক বিলাই দিয়ে যাতে সকলোৱে উপভোগ কৰিব পাৰে ধনী দুখীয়া কোনো ধৰণৰ ভাদ ভেৱ নাই সেইটোৱে আমাৰ ঈদটোক ইমান সুন্দৰ কৰি পেলায় ধনী দুখীয়া আমি সকলোৱে একলগে বহি খাওঁ